হেল্ল' ছুইগি অঁ দাদা মোক কেইটামান অৰ্ডাৰ দিবলৈ আছিল অৰ্ডাৰটো লিখি লওক আপুনি ৰাইচ দুই প্লেট দি দিব কাঢ়াই পনীৰ দুই প্লেট দি দিব ডাল মাখনি দুই প্লেট দি দিব আৰু চিকেন কাৰী দুই প্লেট দি দিব লগতে চালাড দি দিব এইখিনি অৰ্ডাৰ অঁ দাদা ডিছপ'জ দি দিব দেই মানে কণ্টেইনাৰ দি দিব লগতে প্লেট চামুচ গ্লাছ কেলেই আপোনালোকৰ তাত এভেইলেবল নাই হওঁতে এভেইলেবল থাকিবই লাগে ন দাদা নহ'লে কাষ্টমাৰেনো আপোনোক কেনেকৈ অৰ্ডাৰ দিব ঠিক আছে পচিবল কৰিব আপোনোকে দিবলৈ ঠিক আছে ঠিক আছে অঁ এটামান দিলেও হ'ব এটা ডিছপজ এটা ডিছপ'জৰ প্লেট আৰু চামুচ আৰু গ্লাছ দিলেও হ'ব অঁ ঠিক আছে